ধৰ্ম আচলতে দুবিধ এক হৈছে প্ৰাকৃতিক ধৰ্ম আনটো হৈছে মানৱসৃষ্ট ধৰ্ম মানৱ জাতিক এক শৃংখলিত মানৱতাৰ ৰক্ষাৰে অন্য জীৱ জন্তুতকৈ এক বেলেগ প্ৰক্ৰিয়াৰে তেওঁলোকক সততাৰ পথত ৰাখিবৰ বাবেই ধৰ্মৰ সৃষ্টি কৰা হয় এনে ধৰ্মীয় কাম কাজবিলাক বিভিন্ন ঠাইত বেলেগ বেলেগ ধৰণৰ এনেধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ কাৰণে বিভিন্ন সময়ত বৰঙণি তোলা হয় আৰু সেই বৰঙণি বিভিন্নজনৰ পৰা দিয়া হয় আৰু এই বৰঙণিসমূহে ধৰ্মস্থানসমূহ এটা সুসংগঠিত কৰি নতুন প্ৰজন্মক এটা ভাল পথলৈ নিয়াৰ আৰ্হি দেখুৱাবলৈ সক্ষম হয় কিন্তু এনেধৰণৰ বৰঙণি বৰ যথেষ্ট পৰিমাণে হ'লে ধৰ্মীয় প্ৰক্ৰিয়াটোত বৰ সুন্দৰভাৱে সচ্ছল হৈ থাকিব যে এইটো এটা শুদ্ধ কথা হ'ব নোৱাৰে কাৰণ টকা পইচাই ধৰ্মৰ ক্ষেত্ৰত কিছু বেমেজালিও সৃষ্টি কৰিব পাৰে আৰু এনেধৰণৰ টকা পইচাখিনি অকল আমি ধৰ্মীয় ক্ষেত্ৰতে ব্যৱহাৰ নকৰি ইয়াৰ সমপৰ্য্য়ায়ৰ অন্যান্য শিক্ষা সংস্কৃতি বা বিজ্ঞান এনেবিলাক ক্ষেত্ৰতো আমি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে সেয়ে মই ক'ব বিচাৰোঁ ধৰ্ম এক বিশেষ অনুষ্ঠান যিটোৱে মানৱ জাতিক ইয়াত সততাৰ পথত ৰাখিব পাৰে যদিও আমি কেৱল অকল ধৰ্মতেই অধিক টকা পইচা ব্যয়ৰ নকৰি অন্য ক্ষেত্ৰতো মানৱ উত্তৰণৰ কথা আমি চিন্তা কৰিবৰ প্ৰয়োজন আহি পৰিছে আৰু আমি দেখিছোঁ ধৰ্মৰ নামত এনে কিছু কাৰ্য চলিছে বৰ্তমান বিশ্বৰ বিভিন্ন অৱস্থাৰ কথাটো যদি আমি চাওঁ এই ধৰ্মক বেছি কেন্দ্ৰ কৰি ধৰ্মীয় গোৰামিতাই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন দেশৰ মাজত এক সংঘাটৰ সৃষ্টি হৈছে যিয়ে নেকি মানৱ জাতিৰ কাৰণে বৰ অশুভনীয় দিশ তথাপিও আমি ধৰ্ম চলাবই লাগিব ধৰ্মলৈ আমি টকা পইচা আগবঢ়াবই লাগিব এনেধৰণৰ ধৰ্মলৈ আগবঢ়োৱা বা ধৰ্মীয় অনুষ্ঠানলৈ আগবঢ়োৱা টকা পইচাই কোনো মানুহক বিশেষ দুৰ্বল কৰি তুলিব নোৱাৰে আমি ধৰ্মও জীয়াই থাকিব লাগিব আৰু আমি মানুহো জীয়াই থাকিব লাগিব এইয়া মোৰ কামনা